ঋতু ভাল লগা বুলি ক'লে যে মোৰ নামৰ লগত সংগতি ৰাখি হেমন্ত ঋতুটো মই ভাল পাওঁ কিয়নো এই এই সময়চোৱাত মানুহৰ ঠাণ্ডাও নহয় গৰমো নহয় এই ঋতুৰ মূল কথা হৈছে কি এই ঋতুত মানুহৰ পকা ধাননিত ধান পকে দাৱনীবিলাকে ধান দাই কৃষকসকলে খেতি কৰা মূল মূল হিচাপে তেওঁলোকৰ খেতিডৰা দেখি বহুত সুবিধা লাগে মানুহৰ গৰমো অনুভৱ কৰে ঠাণ্ডাও অনুভৱ কৰে সময় এটা সময় এটা মানে কি গ্ৰীষ্ম আৰু আৰু গ্ৰীষ্ম গৰম আৰু ঠাণ্ডাৰ যিটো প্ৰভাৱ সেইটো সমানভাৱে পৰে গতিকে উক্ত ঋতুটোৰ মানুহৰ শৰীৰৰ কাৰণেও বহুত উপযোগী ইয়াত ঠাণ্ডাও হয় গৰমো হয় দিনত গৰম হয় ৰাতি ঠাণ্ডা হয় মানুহে ইয়াত বহি ইয়াত বহি এই ঋতুটোত অলপ মই ভবাত মই ভবাত মোৰ বোধ হয় এই ঋতুটো সকলো মানুহেই ভাল পায় তেওঁলোকে উক্ত এই ঋতুটোৰ বিষয়ে যদি জ্ঞাত হয় তেতিয়াহ'লে সকলোৱে ভাল পাব কিয়নো অন্য গ্ৰীষ্মকালত যেনেকৈ গৰম হয় শীতকালত যেনেকৈ গৰম হয় কিন্তু হেমন্ত কালত তেনেকৈ গৰম নহয় বা ঠাণ্ডাও নহয় ঠাণ্ডা গৰমৰ মাজত এই ঋতুটো পাৰ হয় গতিকে এই ঋতুটো মই ভাল পাব বুলি মই নিজেই অনুভৱ কৰোঁ